জন্তুক লোৱা যতনৰ বাবে আমাৰ উৎপাদনত ভাল গুণাগুণ দেখা পোৱা গৈছে গৰুৰ ক্ষেত্ৰত আমি ঘৰুৱাভাৱে ৰাতিপুৱা দানা বনাই খুৱাব লাগে পথাৰত দুপৰীয়া পানী খুৱাব লাগে গধূলি ঘৰত আনি তুঁহৰ লগত অন্য কিবা কিবি পাচলি সিজাই খুৱাব লাগে গৰুবোৰক ভিটামিন বেজী দিয়া হয় আৰু প্ৰতিষেধক বেজী দিয়া হয় মাইকী গৰুক বেজি দি অধিক পৰিমাণৰ গাখীৰ উলিওৱা দেখা গৈছে কুকুৰাৰ ক্ষেত্ৰত বীজাণুমুক্ত বেজি দিয়া হয় আৰু কুকুৰাৰ প্ৰাকৃতিকভাৱে কুকুৰাক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ হালধি ইত্যাদি খুওৱা হয় গৰুৰ ক্ষেত্ৰত জৈৱিকভাৱে আহাৰ দিয়া হয় আৰু সেই আহাৰত গৰুৰ খুৰা ফঠা ফটা হ'লে বিভিন্ন ধৰণৰ প্ৰাকৃতিক বস্তু খুন্দি খুওৱা হয় আৰু গৰুৰ পেট ফুলা বেমাৰ হ'লে নহৰু জলকীয়া ইত্যাদি পিচি খুওৱা হয় প্ৰাকৃতিকভাৱে বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় গৰুৰ বেমাৰ আজাৰত খুৱাবৰ কাৰণে আমাৰ ঘৰৰ ডাঙৰৰ পৰা আমি বিভিন্ন পাৰম্পৰিক পৰামৰ্শ কিছুমান গৰু গাহৰিৰ ক্ষেত্ৰত লাভ কৰি আহিছোঁ গাহৰিৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ বস্তু যেনে কচু সিজাই খুওৱা হয় গাহৰিৰ দানাৰ সৈতে প্ৰাকৃতিক বস্তু যেনে কিনা দানা তেনেকুৱা ধৰণৰ বস্তু খুওৱা হয় আৰু এই দানাসমূহৰ পৰা উন্নতমানৰ অতি সোনকালে ডাঙৰ কৰি জন্তুটো বিক্ৰীব পৰা কৰিব পৰা হয় তাৰ উপৰিও গৰুৰ ক্ষেত্ৰত গৰু গাই গৰুৰ পৰা জাৰ্চি গাই কৰিবৰ কাৰণে প্ৰাকৃতিক ঔষধ ব্যৱহাৰ কৰি অতি উৎপাদনৰ বাবে গাখীৰ প্ৰস্তুত কৰিব লাগে এইসমূহৰ উপৰিও ছাগলীৰ ক্ষেত্ৰত খাচী কৰা ছাগলীক বুটমাহ চাউল ইত্যাদি খুৱাব লাগে